আমি আমাৰ সমাজত হিন্দু ধৰ্মৰ প্ৰচাৰিত হয় আমি হিন্দু ধৰ্মৰ লোকসকলে আমি মানুহৰ লগত সদায় মিলি থাকিব বিচাৰো আৰু আমাৰ ধৰক কোনো বিয়াত ভেদ ভাৱ নাই উচ্চ নীচ ইয়াত কোনো ভাব নাই আমি সকলোৱে মন্দিৰলৈ যাওঁ নামঘৰত আছে আমাৰ অসমীয়া সমাজত নামঘৰ আছে মন্দিৰ আছে এইবিলাক আমি সকলোৱে সকলো তাত গৈ হেৰি কৰিব পাৰে সেৱা সৎকাৰ কৰি চবে একেটাই থাকিব পাৰে মিলি জুলি থাকে আমাৰ ধৰ্মই শিকায় মিলি জুলি থাকিবলৈ সমাজত আমাক ধৰ্মই শিকায় আকৌ আমাৰ ইয়াত দেৱালী উৎসৱ কৰা হয় দেৱালীত আমি ফটকা ফুটাওঁ তাৰপিছত পদূলি মুখত আমি কলগছ পুতি তাত চাকি জ্বলাওঁ সকলোৱে আমি হিন্দু ধৰ্মৰ সকলো মানুহে ইয়াত দেৱালীত আমি চাকি বন্তি জ্বলাওঁ আকৌ ইয়াত উৎসৱো মনাওঁ উৎসৱ হিচাপে লোৱা হয় ফা এই দেৱালীটোক তাৰপৰা কি কৰা হয় ইয়াত ফাকুৱা মনা হয় ফাকুৱা হয় সকলোৱে আমি ইয়াত চব জাতি ধৰ্মই একেলগ হৈ আমি এইবিলাক ৰং সানো ইজনে সিজনক আমি সৰুৱে ডাঙৰক আমি সেৱা কৰোঁ মৰম মৰমত তাকো মৰম চেনেহ সকলোৱে একেলগ হৈ মে একতাৰ ডোলেৰে আমি বান্ধি থাকিব বিচাৰোঁ আৰু লগতে দেৱালীতো সেইটোৱে তাৰপিছত আহে আমাৰ ধৰক এই দুৰ্গা পূজা আহে আমাৰ ভাৰতবৰ্ষত আমি দুৰ্গা পূজাটো বহুত হেৰি মাক আমি সকলোৱে সন্মান জনাওঁ তেওঁক পৃথিৱীলৈ এবাৰেই আহে এক বছৰত এবাৰ পৃথিৱীলৈ নামি আহে সকলোৱে আমি তেওঁক পূজোঁ তাৰপৰা শৰাই শলিতা আগবঢ়াই তেওঁৰ ওচৰত আমি সেৱা জনাওঁ সকলোৰে তাৰপিছত আহিলে আপোনাৰ কালি পূজা তেনেকৈ ঠিক তেনেকৈ দেৱালীৰ লগত তেওঁ থাকে কালি পূজা কালি পূজাটো তেনেকৈ আমি তেওঁক আমি পূজোঁ ক কালিমাকো পূজোঁ তাৰপিছত আহিলে আপোনাৰ কি আহিলে এইটো বিহু আহিলে তাৰপিছতেই আমাৰ হিন্দুৰ এটা উৎসৱ হ'ল বিহু সেইটো বিহুটোতো আমি সকলোৱে বহাগ বিহুত আমি বিহু নাচোঁ তাৰপিছত ধৰক বিহুটোক আমি বহাগ বিহু বুলি কওঁ এই বিহুটোক আমি বহাগ বিহু কওঁ বহাগ বিহুটোত সৰুৱে ডাঙৰক মানে সেৱা কৰে আকৌ নতুন বছৰ বুলি ইজনে সিজনক কাপোৰ কানিও দিয়ে নতুন বস্ত্ৰ দিয়ে আৰু গৰুক গা ধোৱায় এনেকেই আমি আমাৰ হিন্দু ধৰ্মত এইবিলাকৰ ধৰক ধৰ্ম আছে হয়নে